যিকোনো দুটা প্ৰডাক্টৰ বিষয়ে ক'বলৈ গ'লে মই প্ৰথমতে ক'ম চুলিত ঘঁহা যোনটো শ্ৱেম্পু সেই শ্ৱেম্পু হ'ল অনা দিন সেই শ্ৱেম্পুটোৰ যিহেতু এক্সপাইৰি ডেট যোৱা নাছিলে সেইটো মই সানিছিলোঁ তাৰ পৰা বহুতো কষ্টৰ সন্মুখীন হ'লো মূৰৰ বিষ মূৰৰ ফুলিলে তাৰ পিছত বহুতো চুলি সৰিলে যিহেতু তাত ডেটো পাৰ হোৱা উকলি যোৱা নাছিলে কাৰণ চাই মেলি আনিছিলোঁ সেয়েহে শ্ৱেম্পুৰ পৰা বহুতো কষ্টৰ সন্মুখীন হ'ব লগা হ'ল তাৰ উপৰি খাদ্যৰ কিছু দোকানৰ পৰা অনা দালি সেই দালিৰ পৰাও বহুত খাই পেটৰ বেমাৰ হোৱা সন্মুখীন হ'ব লগা হ'ল দালিটো কিনোতে ঠিকেই পোৱা গৈছিলে কিন্তু সেই দালিৰ কোনো সোৱাদ পোৱা নগ'ল যিহেতু দালিৰ এক্সপাইৰি ডেটো নেথাকে সেয়ে তেনেকৈয়ে বাহিৰৰ পৰা ৰংচঙীয়া দেখি পেলাই আনিলোঁ কিন্তু তাৰ ফল দেখা মতে সেইটো কাম নহ'ল সেয়েহে সেই দুটা বস্তুৰ পৰা বহুতো অসুবিধাৰ সন্মুখীন হ'ল যদি হ'ল সেয়েহে ভাবোঁ কি যিকোনো বস্তু সহজে চাই মেলি আনিব নহয় ভালদৰে চাই মেলিহে তাক আনিব লগাৰ প্ৰয়োজন আছে